হেল্ল' কোনে ক'লে হয় কওকচোন হয় হয় হয় আছে আছে

হয় নিকি অঁ কেতিয়া তাৰিখটো কওকচোন মোক অঁ অঁ মানে ধৰক বিশ তাৰিখমানে আপোনাক দিব লাগিব মই চব্জিখিনি অঁ অঁ আপুনি মোক লিষ্টখন ক'ব নেকি মই লিখি আছোঁ লিষ্টখন কওকচোন কি কি লাগিব অঁ আলু কিমান লিখিম পোন্ধৰ কিলো আৰু পিঁয়াজ বাৰ কিলো হয় ৰঙলাও দিব লাগিব

আৰু দহ কিলো মান হয় আৰু স্কোৱাচ দিব পাৰোঁ স্কোৱাচ এতিয়া ভাল ওলাইছে ধুনীয়া কচু দিব পাৰে কচু অঁ বেঙেনাটো আপোনাৰ চব্জিত দিবৰ কাৰণে লাগিব নে চপটো চপৰ কাৰণে লাগিব অঁ অঁ গম পাইছোঁ অলপ দীঘলীয়া বেঙেনাটো লাগিব কিমান দিম বাৰ দহ কিলো মান দিমনে দহ কিলো মান হ'ব হ'ব ঠিক আছে আৰু কওকচোন কি দিম আৰু মূলা দিম মূলা অঁ তিঁয়হ গাজৰ আছে আছে তিনি কিলো গাজৰ গাজৰ তিনি কি গাজৰ ৰেটটো বোলো গাজৰৰ ৰেটটো বাঢ়ি আছে এতিয়া হ'ব বাৰু মই মিলাই পেলাই ধৰি দিম কিবা এটা ঠিক আছে আৰু হেৰি বিলাহী লাগিব নহয়

আৰু কি দিম কওকচোন হ'ব বাৰু বেছিকৈ মই নলওঁ বাৰু মই কিবা এটা ৰে'ট ধৰি পেলাই মিলাই দিম দিয়ক আপোনাক ঠিক আছে আৰু আৰু কি লাগিব কওকচোন অঁ আদা নহৰু লাগিব কেঁচা জলকীয়া লাগিব

আৰু সৰু আলু লাগিব নেকি সৰু আলু

ফুলকবি ন ফুলকবি দিলোঁ ফুলকবি বিশ কিলো মান দি দিওঁ নেকি কাৰণ আধাতো পেলনিয়ে যায় ওলকবি ওলাইছে এতিয়া ধুনীয়া ধুনীয়া ওলকবি ওলাইছে এতিয়া দিম নেকি পাঁচ কিলো মান দি দিম ওলকবি হ'বনে এইখিনি হ'লে হ'বনে ৰে'টটো মই হিচাপ কৰি মই আপোনাক অলপ পিছত কৈ আ